হেল্ল'

অ' এই মানে মই মাজুলী ফুৰিব যাম বুলি ভাবিছিলো অ' ইয়াত তাত কমলাবাৰী সত্ৰ আছে ওচৰ চুবুৰীয়াত ভাল হোটেল পাম নেকি থাকিবলৈ হয় হয় হয় হয় হয় মানে ভাল হোটেল পাম নেকি কাইলৈ মানে গ'লে হয় খোৱা বোৱা আৰু গা ধোৱা আদি চব ব্যৱস্থা পাৰিমনে

মই কোন পিনে গ'লে ভাল হ'ব কোনটো ৰাস্তাই দি হয় হয় ঢকুৱাখানালে ঢকুৱা হয় হয় হয় হ'ব নহ'লে দিয়ক অ' অ'